হয় নমস্কাৰ

হয় হয় কোন থানাত লগাইছিল

হয় হয় কওক হয় কওকচোন হেঙুল থিয়েটাৰ অঁ টিকেটটো আপুনি ক'ত কৰিছিলে হেঙুল থিয়েটাৰ মানুহৰ ওচৰতে কৰিছেনে নাই বেলেগ কবাত টিকেটটো এতিয়া আপোনাৰ ভূল অঁ আপুনি হেৰি কৰিব আপুনি থানালৈ আহি এজহাৰ এখন লিখি দিব

জয়ন্ত কাকতি ন গাঁও কোন গাঁও কোন

অঁ আপোনাৰ হেৰি থিয়েটাৰ থিয়েটাৰখন ক'ত হৈ আছে বৰ্তমান আপোনাৰ এতিয়া কমিটি কোনে আনিছিলে থিয়েটাখন

আমি চাম বাৰু আপুনি আপোনাৰ হোৱাটছআপ আছে যদি ফটো মাৰি হেৰি টিকেটটো দেখাব আপোনাৰ কি গণ্ডগোল হৈছে আপুনি কমিটি মানুহক কমিটি মানুহক সুধিছিলেনে কি ভূল আছে কি ভূল নাই

অঁ তেওঁলোকে তেওঁলোকে টিকেটটো কাটোতে চোৱা নাছিলে নেকি

অঁ

আমি চাব লাগিব আৰু তেওঁলোক লগতো কথা পাতিম আপুনি এজাহাৰ এখন লিখিব আপুনি আৰু নামকিটা এড কৰিব জেগাটো নাম আমি ইয়াৰ পৰা মানুহ পঠিয়াই দিম বাৰু নহ'লে আপুনি হ'লও আহিব ইয়াত

অঁ টিকেটটো লৈ আহিব লগত

থিয়েটাখনৰ নামটো কি আছিল হেঙুল থিয়েটাৰ অঁ হেঙুল থিয়েটাৰ এই কমিটিয়ে আনিছিলে ন অঁ অঁ কিমান সময় পৰা আৰম্ভ হয় আজি না কালি আপুনি কালি গৈছিলে অঁ অঁ

সেইটো হয় বাৰু আপুনি আহিব আমি কথা পাতিম এজাহাৰখনৰ ওপৰত আমি ইনভেষ্টিগেশ্যন চলাম ঠিক আছে মই থানাতে থাকিম বাৰু আপুনি মই নাথাকিলেও সেই আমাৰ বেলেগ ষ্টাফ থাকিব আপুনি আপুনি আহি খালী এজাহাৰখন দিব মোৰ নাম বিতুপন কাকতি আপুনি কিমান সময়ত আহিব

ঠিক আছে হ'ব দিয়ক

ঠিক আছে হ'ব বাৰু আমি সোধ পোছ কৰিম বাও ঠিক আছে থেংক ইউ